হেল্ল' বাইদেউ হোটেল মোক অৰ্ডাৰ এটা কৰিব লাগিছিলে পাভৈ ৰোডত আজি খোলা আছেনে নাই খোলা আছে যদি মোৰ অৰ্ডাৰখন লিখি লওকচোন মোক ৰুটি বিৰিয়ানী আৰু পোলাও লাগিছিলে আপোনালোকে কিমান সময়ত দিব পাৰিব আৰু কিমান টাইম লাগিব আপোনালোকে মোক সোনকালে জনাওক ধন্যবাদ